হেল্ল' হয় অঁ কোনে ক'লে হয় হয় আহিছে বহুত ধৰণৰ নতুন কালেকশ্যন আহিছে আপুনি আহি পিনে চাই যাব পাৰে

হয় নেকি

অঁ আমাৰ ইয়াত কোৱালিটি ভাল পাব গ্লাছ ভাল পাব আপুনি যেনেকুৱা বিচাৰে আপুনি তেনেকুৱা পাব ৰাউণ্ড চেপতো পাব পাই যাব পাই যাব কোনো অসুবিধা নহয় আপুনি আহি মাত্ৰ মোৰ দোকানত আহি আপুনি চাই ল'ব হয় হয় ভালেই কৰিছে আপুনি ফোন কৰিছে নাই নাই নাই নাই নাই কিয় বেয়া পাম বাৰু আপুনি যেতিয়া মোৰ ৰেগুলাৰ কাষ্টমাৰ হয় কওক হেল্ল' অঁ কওক

ঠিক আছে মই দি দিম আপোনাক আপুনি অলপ ৱেইট কৰিব মই আপোনাক দি দিম ঠিক আছে ঠিক আছে ঠিক আছে মই পঠাই দিম আপোনাক ঠিক আছে ঠিক হয় ঠিক আছে আমাৰ হ'লচেলো দিয়া হয় বাৰু আপুনি ল'ব পাৰিব